শিক্ষিত হ'লে জীৱনত বহুতো সহায় কৰে এখন সমাজত শিক্ষিত মানুহ থাকিলে যিসমূহ যে পুৰণি মানুহ পুৰণি সমাজতে যিসমূহ যাতে অন্ধবিশ্বাসবোৰ আছিলে সেইসমূহ নাইকীয়া হৈ যায় শিক্ষিত হ'লে শিক্ষিত হ'লে এখন সমাজত আগবাঢ়ি যাব পাৰে আধুনিকতাৰ পথেৰে আগবাঢ়ি যায় কিন্তু অশিক্ষিত মানুহ থকাৰ স্বত্বে সেই বিশ্বাসবোৰৰ জড়িয়তে এখন সমাজ নষ্ট হোৱা দেখা যায় সমাজৰ যি আহি থকা প্ৰজন্ম সেইবোৰে শিকে যিবোৰ তেওঁৰ নিজৰ ডাঙৰ মানুহবিলাকে বা সমাজৰ পৰা ডাঙৰ জেষ্ঠ্য় মানুহবিলাকে কাম কৰ্ম কৰে সেয়েহে শিক্ষিত হ'লে এখন সমাজ আগুৱাই যায় আৰু উন্নতিৰ পথত আগুৱাই যাব পাৰে শিক্ষিত হ'লে আৰু অশিক্ষিত হ'লে উন্নতি হোৱা দেখা নাযায় বিনষ্ট হোৱাহে দেখা যায় এখন সমাজত আৰু আমি শিক্ষিত হ'লে আমাৰ নতুন নতুন প্ৰজন্মবিলাকক শিক্ষাৰ ক্ষেত্ৰত হওঁক বা সংস্কৃতিৰ ক্ষেত্ৰত হওঁক বা আমাৰ পুৰণি যি সংস্কৃতি আছিল তাৰ বিষয়ে আমি জ্ঞান দিব পাৰোঁ ভালদৰে বা তেওঁক শিক্ষাৰ ক্ষেত্ৰত মানে শিক্ষাৰ পথত অগ্ৰসৰ হ'বলৈ আগুৱাই যাবলৈ দিবলেৈ ক'ব পাৰোঁ বা কিন্তু অশিক্ষিত লোকে ইমান পঢ়াৰ ক্ষেত্ৰত গুৰুত্ব নিদি ল'ৰা ছোৱালীসমূহক কামতো নিয়োগ কৰাৰ ক্ষেত্ৰত দেখা দিয়া যায় আৰু সৰুতে বিবাহ পাশত হোৱাও দেখা যায় সেয়েহে এখন সমাজখন শিক্ষিত হোৱাৰ ওপৰত অতি আৱশ্যকীয় হয় কাৰণ শিক্ষিত হ'লেহে সমাজখন আগুৱাই যাব পাৰে অশিক্ষিত লোকেতো অন্ধবিশ্বাসৰ ওপৰতেহে জীয়াই থাকে তেওঁলোকে তেওঁলোকৰ ল'ৰা ছোৱালী বা ছাত্ৰ ছাত্ৰী বা ল'ৰা ছোৱালীৰ জীৱনৰ যি উপযুক্ত পথ সেইটো বাচি ল'ব নোৱাৰে সঠিকভাৱে কিন্তু শিক্ষিত লোকে সেই পথটো সহজতে বাচি ল'ব পাৰে আৰু ছাত্ৰ ছাত্ৰীসকলক উপযুক্ত যিসমূহ দৰকাৰ প্ৰয়োজনীয় বা সা সুবিধা বা শিক্ষাৰ ক্ষেত্ৰত সেই সকলোবোৰ তেওঁলোকে প্ৰয়োজনভাৱে আৱশ্যকীয় কৰে আৱশ্যক হয়